হেল্ল' ৰোহিত শইকীয়া আপোনাৰ পৰা মই সিদিনাখন ফ'ন এটা কিনিছিলোঁ ৰেড মি ন'ট নাইন মোৰ নাম বিকাশ বৰা হয় এই আপোনাৰ ৰেড মি ন'ট নাইনটো কিনিছিলোঁ তাৰ আপোনাৰ একমাহ হোৱাই নাই চাউণ্ডটোৰ অলপ প্ৰব্লেম দি আছে হয় আৰু আপোনাৰ ম'বাইলটো যদি মানে মই চলাই থাকোঁ ঘপচে অফ হৈ যায় প্ৰব্লেম হয় কিন্তু মই তোমাৰ চাউণ্ড হয় প্ৰব্লেমটো নাই কিন্তু মানে চাউণ্ডটো পৰা মাজে মাজে কমি যায় আৰু হয় আৰু ফোনটো চলাই থাকিলে মাজতে চুইচটো অফ হৈ যায় নাই নাই ফোনটো পৰা নাই এইটো মানে অনাৰ একমাহৰ পাছতে হৈছে

হয় হয় হয় হয় নাই মই এইটো মই ট্ৰাই কৰিছোঁ স্পীকাৰটো দি কিন্তু হোৱা নাই আপুনি এবাৰ চাই দিয়া হ'লে ভাল আছিলে হয় আপোনাৰ এনেই দোকান কেইটা বজাত খোলা থাকে

হয় হয় আৰে মই এনেই মই আবেলি গ'লেও হ'ব নহয় হয় কাৰণ মানে মই হয় হয় ঠিক আছে মই মানে কাম আছেতো ৰাতিপুৱা ত' মই অফিচৰ পৰা বাহিৰে বাহিৰে সেইফালে গৈ দেখাই আহিলেও হ'ব হয় হয় ঠিক আছে দিয়ক তে